ধৰ্মীয় উৎসৱসমূহৰ ভিতৰত খাদ্যৰ ভিতৰত পৰে আমাৰ বিশেষকৈ ভকত বৈষ্ণৱ অহাৰ পিছত চাহ জলপান দিয়াৰ পিছত আমি শৰাইত প্ৰসাদ দিওঁ প্ৰসাদৰ ভিতৰত পৰে বুট মগু কল কুঁহিয়াৰ আপেল নাৰিকল আদি এইবিলাক সকলো খাদ্যৰ ভিতৰত পৰে আৰু আই নামো উৎসৱসমূহৰ ভিতৰতে পৰে আইনামৰ লগত আমি পায়স দিওঁ গাখীৰ চেনী চাউল এইবিলাক দিওঁ তাৰপিছতে শীতলা পানী দিওঁ শীতলা পানী দিয়াৰ পিছত শীতলা পানী দি শীতলা পানীত এটা কাঁহৰ বাটিত আমি কথনা ফুল দিওঁ আম ডালি দিওঁ পানী দিওঁ এইবিলাক দি যি গৰাকী আই থাকে তেওঁৰ গাত ছটিয়াই শীতলাৰ নাম গায় আমি তেখেতকো ছটিয়াই দিওঁ সেইয়ে আই শীতলা ভাল হয় তেনেকে সত্য নাৰায়ণটো উৎসৱৰ ভিতৰতে পৰা মানুহৰ ঘৰত পাতে হেৰি সত্য নাৰায়ণ পূজা কিছুমানে নামঘৰতো পাতে নাম হয় খাদ্য হয় ভিতৰত পৰে পঞ্চামৃত বিশেষকৈ সত্য নাৰায়ণত পঞ্চামৃতত পিঠাগুড়ি কল ঘিঁউ গাখীৰ মৌ এইবিলাক আমি মথি সকলো ভকত বৈষ্ণৱক খাবলৈ দিওঁ লক্ষ্মী পূজাতো তেনেকৈ আমি কিছুমানে প্ৰসাদ দিয়ে প্ৰসাদত সেইয়া বুট মগু কল কুঁহিয়াৰ দি সকলো দিয়ে আৰু আমি গাখীৰে পায়স বনাই খাবলৈ দিওঁ মিঠাই দিওঁ মিঠা বস্তু খাই লক্ষ্মী পূজাত বিশেষকৈ মিঠাই আনে তেনেকৈ আমি লক্ষ্মী পূজা পাতোঁ তুলসী পূজাটো বিশেষকৈ খাদ্যৰ ভিতৰতে প্ৰসাদেই দিয়ে বেছিকে তুলসী পূজাত আমি সকলোৱে প্ৰসাদ তুলসী পূজাত পাতিও প্ৰসাদকে বিতৰণ কৰোঁ আৰু কিছু যিবিলাক আমাৰ ধৰ্মীয় হিন্দু ধৰ্মৰ মতে কিছুমানে যিবিলাক কেঁচা মানুহ সেইখিনি প্ৰসাদ ব্যৱহাৰ কৰে কিছুমানে কিন্তু পকা যিবিলাক মানুহ তেওঁলোকে অমৃত বুলি সাজ আমাৰ অসমীয়া ভাষাত সাজ হয় সাজত কুকুৰা মাংস দিয়ে সান্দহ গুড়ি হেৰি দিয়ে সেইবিলাকতো ধৰ্মীয় অনুষ্ঠানতে পৰে পকা বিলাকে তেনেকে সান্দহ গুড়ি সৈতে মাংস কুকুৰা মাংস বনাই তেওঁলোকৰ আইনামৰ প্ৰসাদ হেৰি প্ৰসাদ বুলি তেওঁলোকে খাদ্য সামগ্ৰী সাজৰ ব্য়ৱহাৰ কৰে ঠিক তেনেকে ধৰ্মীয় অনুষ্ঠানত তেনেকে সকলোবিলাকে আমাৰ হিন্দু ধৰ্মৰ কিছুমান কেঁচা মানুহ বিলাকে প্ৰসাদ ব্যৱহাৰ কৰে আৰু পকা মানুহবিলাকে সাজ বুলি সাজকে ব্য়ৱহাৰ কৰে আৰু